কৃষক বা পিছ চোতালত পোহা চৰাই পালনসকলে তেওঁলোকৰ কার্য্যকলাপৰ বাবে সঠিক জাতৰ পোহনীয়া চৰাই কেনেকৈ বাচি লয় সকলো ধৰণৰ উপলব্ধ জাতবোৰ কি কি আৰু এটা আনটোৰপৰা কেনেকৈ পৃথক হাঁহ কুকুৰা জাত হাঁহৰ কুকুৰাৰ জাত ধৰি লওক আমাৰ গাঁৱলীয়া কুকুৰাটো জেঠী কুকুৰা কয়লাৰ বইলাৰ তেনেকৈ আছে আকৌ হাঁহৰো পতিহাঁহ ৰাজহাঁহ চীনাহাঁহ উৰণীয়া হাঁহ তেনেকৈও জাত আছে আমাৰ এতিয়া ধৰি লওক ঘৰত পোহা কুকুৰাটো গাঁৱলীয়া কুকুৰা যিটো জেঠী কুকুৰা বুলি কয় সেই জেঠী কুকুৰাৰ মাংসটো অলপ টান টান তাৰ ৰসটো সোৱাদ বনাই উতলাই উতলাই খালে বুলিলে ৰসটো উলিয়াই পেলাই সেইটোৱে বহুতখিনি কাম কৰে মানুহৰ বেমাৰ আজাৰপৰা হাত সাৰিব পাৰে ব্ৰইলাৰ কুকুৰাৰ মাংসটো হ'ল কোমল কোমল মাংসটো চবেই খাব পাৰে বুঢ়া বুঢ়ীও দাঁত নথকায়ো পাৰে সৰু ল'ৰায়ো পাৰে সেইটো কাৰণে সেইটো বেছি খোৱাও ভাল নহয় এতিয়া আৰু মানে গাঁৱলীয়া কুকুৰা খুব কম হয় কাৰণে মানুহে ব্ৰইলাৰটো বেছি খাই ওলাই গ'লেই ধৰি লওক ব্ৰইলাৰ কুকুৰা কটা পাই লৈ আনে সেনেকৈ আৰু এটা আছে কয়লা বুলি সেই কয়লা কুকুৰাটো সৰুতেই খাবলৈ ভাল ঠিক এপুৱা দুশ গ্ৰাম যেতিয়া হয় নহয় তেতিয়া অকণমান খাবলৈ ভাল গাঁৱলীয়া জেঠী কুকুৰা মাংসৰ দৰেই তথাপিতো টান তাতোতকৈ যদি ডাঙৰ হয় আধা কেজি তিনিপুৱা হয় তেতিয়া কি হয় আঁহ ওলায় মাংসটো আঁহ ওলাই লিকটীয়া হয় বৰ ভাল নহয় এতিয়া কিছুমানে আৰু গাঁৱলীয়া কুকুৰা বুলি সেইটো কুকুৰাকে বিক্ৰী কৰি মেলি পইছা লয় আৰু আকৌ হাঁহ আমাৰ ৰাজহাঁহটো হ'ল বৰ ডাঙৰ হাঁহ খাওঁ বুলিলে আমাৰাতো খোৱা হয়েই গাঁৱৰ সমাজত এতিয়া ধৰি লওক আমাৰ কিছুমান আমাৰ ভোজ খোৱায় তেতিয়া আমাৰ ৰাজহাঁহ দিয়ে ৰাজহাঁহটো হ'ল ডাঙৰ ডাঙৰ মানে মাংস সৰহকৈ ওলায় ঘৰত পোহা ৰাজহাঁহ মাংসও খাবলৈ সোৱাদ বেছি তেলি বেলিও নহয় চবৰ কাৰণেই ভাল ৰাজহাঁহ মাংসটো আকৌ পাতিহাঁহটো পাতিহাঁহটো আকৌ কিছুমান বৰ তেল তেল কিহৰ কাৰণে হয় আমাৰ ঘৰৰ ধৰি লওক তুঁহ গুৰি ধান চাউল ভাত ঘাঁও খাবলৈ পায় পথাৰলৈ গ'লে সৌ মাছ খাব পাৰে শামুক খায় সেনেকৈ ডাঙৰ দীঘল হয় যে সেই তেনেকৈ পাতিহাঁহটোৰ মাংসটো বৰ তেলেতীয়া আৰু তেলি জাতি তেলি হ'লেও মানে খাবলৈ বৰ সোৱাদ সেইটো কাৰণে আমাৰ হাঁহ মাংসটো খাবলৈ ভালেই লাগে তাৰ উপৰিও আৰু এটা আছে চীনাহাঁহ বুলি চীনাহাঁহটো মাংসটো ইমান বেয়া নহয় চীনাহাঁহ মাংসও খাবলৈ সোৱাদেই লাগে চীনাহাঁহো মানুহে খায় সেইটো ঘৰত কিছুমানে পোহে প্ৰায় মানুহেই আজিকালি পোহে কিয়নো দেখিবলৈ বৰ ধুনীয়া সেইটো কাৰণে পোহে সেইটো মাংসও খাবলৈ ভাল লাগে ৰাজহাঁহটোও খাবলৈ ভাল লাগে এইবোৰ চব আমি ভালকৈ যদি লালন পালন কৰোঁ হাঁহ কুকুৰা আকৌ পাৰও থাকে পাৰ থাকে ঘৰৰ ওপৰত ধৰি লওক ভঁৰালৰ মূধতে পাৰ এনেকৈ সজা দি দিলে তাতে তেওঁলোকে পোৱালি উলিয়াই মেলি ভঁৰালৰ ভিতৰত ধান খায় চাউল খায় ডাঙৰ দীঘল কৰে পোৱালিকেইটাও ডাঙৰ হয় তেনেকৈয়ে ডাঙৰ কৰি আৰু পাৰ পোৱালিও বহুত বেমাৰৰ কাৰণে ভাল পাৰ পোৱালিও বোলে খাব লাগে বুলি কয় ল' প্ৰেচাৰ থকা মানুহেও খাব লাগে বুলি কয় পাৰও পুহিলে মানুহৰ লাভেই আছে কিয়নো পাৰ এযোৰা বামুণকো কিছুমানৰ দান দিবলগীয়া হয় খাবও পাৰে সেনেকৈ পাৰতো কোনো আলপৈচন ধৰিব নালাগে খালী সিহঁতক থাকিবৰ কাৰণে ধুনীয়াকৈ চাংঘৰ ওপৰত সিহঁতক সুবিধা কৰি দিব লাগে সিহঁতি নিজেই খাব ক'ত খাবলৈ সিহঁতৰ কাৰণে সুবিধা আছে তালৈ নিজে উৰি যাব তাত খাই বৈ সিহঁতে নিজে পোৱালি কণী পাৰি নিজেই জগাব কিন্তু পাৰই আকৌ হাঁহৰ দৰে ঢেৰ পোৱালি উলিয়াব নোৱাৰে কিয়নো কণীও নাপাৰে সিহঁতি খুব বেছি চাৰিটা কণী পাৰিব ছটা কণী পাৰিব তাতকৈ বেছি তেওঁলোকে কণী নাপাৰে পাৰি মেলি তেওঁলোকে তাতে পোৱালি উলিয়াব উলিয়াই ডাঙৰ দীঘল কৰিব হাঁহ পোৱালি খালী ঢেৰ উলিয়াব পাৰে ৰাজহাঁহো সেনেকৈ ৰাজহাঁহ কণীও মানে বিছটা ওঠৰটা কিছুমান হাঁহে বাৰটা পাৰে পাৰি মেলি তেওঁলোকে এমাহ দিন উমনি লৈ পোৱালিকেইটা জগাই আৰু ৰাজহাঁহ খাবলৈও ভাল তুলিবলৈও ভাল ৰাজহাঁহ বৰ সহজ সৰল হাঁহ সিহঁতি ডিঙিটো দীঘল কাৰণে আৰু কিছুমানে ভয় কৰে আৰু ল'ৰা ছোৱালীবোৰে ৰাজহাঁহ বুলিলে ৰাজহাঁহৰ মাতটো শুনিবই লাগে বুলি কয় ভালেই লাগে সেইকাৰণে হাঁহ কুকুৰা এইবোৰ ঘৰৰ খাদ্য এইটোৱে ভাল ব্ৰইলাৰতকৈ যে ঘৰত পোহা হাঁহ কুকুৰাকেইটাই পাৰ মাংস সেইটোৱে ভাল আলহী অতিথি আহিলেও আমাৰ ধৰি লওক বজাৰ হাট নগৈ ঘৰত পুহিলে ঘৰৰ বস্তুকে মাৰিব পৰা যায় কোনো চিন্তা নাই